নিশ্চয় আমাৰ ঘৰত শৌচাগাৰ আছে আৰু শৌচাগাৰত থকা সুবিধাসমূহ ওপৰত আমি যদি দৃষ্টি নিক্ষেপ কৰোঁ তেন্তে দেখা পাম আমাৰ শৌচাগাৰত সম্পূৰ্ণ ৰূপে পানীৰ ব্যৱস্থা আছে লগতে মল নিষ্কাশন যন্ত্ৰ আছে মল পেলাবলৈ আমাৰ এটা নিৰ্দিষ্ট টেংকি আছে বিদ্যুতৰ সুবিধা আছে লগতে আমাৰ শৌচাগাৰত থকা অন্য এটা সুবিধা হৈছে আমাৰ শৌচাগাৰটো টাইলছেৰে পৰিপূৰ্ণ অৰ্থাৎ ই সম্পূৰ্ণৰূপে চাফা হৈ থাকে লগতে মলসমূহ নিৰ্দিষ্ট সময়ত আমি যি আমাৰ পানী আছে অৰ্থাৎ সেই পানী যোগেদি সুন্দৰৰূপে চাফা কৰিব পৰা এক ব্যৱস্থা আছে আৰু শৌচাগাৰৰ আশে পাশে আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা হয় শৌচাগাৰটো আমি আমি থকা ঠাইৰ পৰা নিৰ্দিষ্ট দূৰত্বত আছে যাৰ বাবে ইয়াৰ যোগেদি আমাৰ কোনো ধৰণৰ বেমাৰ নহয় লগতে পৰিৱেশটো উন্নত অৱস্থাত থাকে শৌচাগাৰটো ওপৰত যদি আমি চাওঁ তেন্তে আমাৰ ইয়াৰ সুবিধাসমূহ যিদৰে আছে ঠিক সেইদৰে সুবিধাসমূহে আমাক পৰিৱেশ পৰিৱেশ পৰিচ্ছন্নতাৰ ওপৰত নিৰ্দিষ্ট ৰূপে সহায় কৰি আহিছে আৰু এই সুবিধাসমূহৰ কাৰণে আমি আমাৰ শৌচাগাৰটো যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰোঁ বিদ্যুতৰ সুবিধাৰ কাৰণে আমি আমাৰ শৌচাগাৰটো ৰাতিও ব্যৱহাৰ কৰিব পাৰোঁ লগতে পানীৰ সুবিধাৰ কাৰণে আমি শৌচাগাৰটো প্ৰত্যেকটো সময়তেই ব্যৱহাৰ কৰিব পাৰোঁ আৰু শৌচাগাৰটোত থকা আমাৰ আন এক সুবিধা হৈছে শৌচাগাৰটোত আমি সুগন্ধি জাতীয় দ্ৰৱ্য ব্যৱহাৰ কৰোঁ যাতে শৌচাগাৰটোৰ পৰা ওলোৱা গোন্ধই সমগ্ৰ অঞ্চলটোৰ পৰিৱেশক বিনষ্ট নকৰে আৰু শৌচাগাৰটো আমাৰ পৰিয়ালৰ কাকো যাতে স্বাস্থ্যৰ ক্ষতি নকৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ইয়াৰ সুবিধাসমূহ আমি ব্যৱহাৰ কৰোঁ